হেল্ল' ঐ নীটৰ প্ৰিপাৰেশ্যন কেনে চলি আছে তোৰ মোকটো দিবা দিয়া নাই ঘৰৰ পৰা জে ডাবল ইৰ কথা কৈ আছে অ' মইটো মেটছ মেটছ নোৱাৰোৱে বায়লজি অলপ অলপ পাৰোঁ নীট দিব বিচাৰিছোঁ সেইটোটো মই ভাবিছোঁ ঘৰত কোনে মানাই এতিয়া ঘৰত বুজিয়ে পাৱা নাই সেইটোৱে এই আহি এদিন ক'বিচোন ঘৰত ভালকৈ বুজাই দিবি ঘৰত অ' দে